আমাৰ মানে মাছ ধৰিবলৈ তেনেকুৱা ভ্ৰমণ কৰিবলগাতো তেনেকুৱা প্ৰস্তুতি নকৰোঁ কেতিয়াবা লগৰ ল'ৰাৰ লগত লগ খাওঁ লগ খাই পেলাই মাছ ধৰিবলৈ ওলাওঁ লগত লৈ যাওঁ মাছ ধৰা যিখিনি সঁজুলি থাকে আৰু সঁজুলিবিলাক লগত লৈ যাওঁ যেনে জাকৈ খালৈ পল' টৰঙি জাল লাঙি জাল আমি মাছ ধৰোঁ পুখুৰীত নামি পেলাই মাছ ধৰোঁ ধৰি পেলাই কাষত লাঙি জাল পাতি থওঁ লাঙি জালত মাছো লাগে টৰঙি জাল পাতোঁ টৰঙি জালতো মাছ উঠে আৰু জাকৈ খালৈ থাকেই চবেই হাঁহি ফুকিয়াই বিহু চিহু গাই মেলি ধুনীয়াকৈ সেইবিলাক মাৰোঁ তাৰ পিছত আহি পেলাই টৰঙি জালখন দাঙো তাত মাছ উঠে ভাল লাগে দেখি লাঙি জালতো যেতিয়া মাছ লাগে তেতিয়াও আনন্দ লাগে ফূৰ্তি লাগে ইভাগে আমি নিজে ধৰোঁৱেই তেনেকৈ ধৰি মেলি ফূৰ্তি হাঁহি উল্লাসেৰে ধুনীয়াকৈ একদম পুৰা মাছ ধৰা হয় আৰু যিদিনা ওলাই যোৱা হয় ইনেই ভ্ৰমণ হিচাপে একো কোনো কথা নাই যেতিয়া মন যায় আৰু বন্ধৰ দিন পালে আমি ওলাই যাওঁ লগৰগিটা লগ খাওঁ ব'ল আজি মাছকৈ ধৰিবলৈ যাওঁ বোলে আটাইকেইটাই বই যাওঁ কিনো ঘৰতনো কিনো ক কৰিবি মাছকৈ ধৰিবলৈ যাওঁ বৈ তেনেকৈ ওলাই মেলি যাওঁ আমি মাছ ধৰিবলৈ তেনেকেই আমাৰ মাছ ধৰা হৈ যায় আৰু আৰু মানে কি পাৰ্ক ভ্ৰমণ বুলিবলৈ তেনেকুৱা কোনো ৰুটিন নাই আমি কেতিয়াবা মন গ'লে যাওঁ ওচৰতে পুখুৰী আছে পুখুৰী পাৰতে ধুনীয়াকৈ লগ খাই পেলাই পুখুৰীতে মাছ ধৰোঁ মাছ ধৰি পেলাই ধুনীয়াকৈ খানা চানা খাওঁ আনন্দ উপভোগ কৰোঁ ফূৰ্তি কৰোঁ বিহু গান গাওঁ এনেকৈ হেৰি কৰি মেলি আমি ধুনীয়াকৈ খাই বৈ যেতিয়া সন্ধিয়া হয় সন্ধিয়া সময়ত ঘৰলৈ আহোঁ আৰু ফূৰ্তি চুৰ্টি কৰি মেলি তাত তেনেকুৱা আমাৰ কোনো ৰুটিন নাই বাৰু মন গ'লেই হ'ল খালী আমাৰ মনটোৰ ওপৰতে কথা যে আজি মাছ মাৰিবলৈ মন গৈছে হেৰি কৰিবলৈ মন গৈছে আজি খানা খাবলৈ মন গৈছে আমুক কৰিবলৈ মন গৈছে তামুক কৰিবলৈ মন গৈছে এই আমি গুচি যাওঁ আৰু এই মতে কোনো হেৰি নাই বাৰু